অঁ হেল্ল' মই ৰিয়াই দাসে কৈ আছিলোঁ ওদালগুৰিৰ পৰা আমাৰ ওদালগুৰি হাই ছেকেণ্ডেৰী স্কুলত মানে হেৰি পাতিব কি বুলি কয় গ'ল্ডেন জুবুলি পাতিব ত' আপুনি আমাৰ ইয়াৰে এলুমিনী হয় সেইটো কাৰণে মই আপোনাক ফোনটো কৰিলোঁ

অঁ আমাৰ ইয়াতে বহুত প্ৰগ্ৰেম হ'ব আপোনাৰ গানৰ হ'ব তাৰপিছত বহুত কিবাকিবি প্ৰতিযোগিতা হ'ব তৰ্ক প্ৰতিযোগিতা কুইজ কুইজৰ হ'ব আৰু এনেকুৱা বেলেগ বেলেগ বিভিন্ন ধৰণৰ পৰা মানুহবোৰ আহিব বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব তাৰপিছত আমি এনেকৈ মানে চব এলুমিনীবোৰক আমি ফোন কৰি আছোঁ যিহেতুকে এতিয়া আমি এইখন স্কুলত নাই আৰু আমি নেক্সট আমি মানে বেছি দিন হোৱা নাই পাছ আউট হোৱাৰ কাৰণে আপোনালোকৰ সেইটো কাৰণে সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ আমি ইমান বয়সত ডাঙৰো নহয় আপোনালোকে ক'লেহে আমি মানে কৰিব পাৰিম একেলগে কামবোৰ

অঁ

আৰু হেৰি আপোনালোকে কি বুলি কয় আপোনালোকৰ যদি আৰু নিজৰ চিনাকী লগৰ আৰু কিবা আছে কোনোবা তেওঁলোকে আমি চবকে ফোন কৰিব নোৱাৰিম আমাৰ তৰফৰ পৰা কাৰণ বহু যেনেকুৱা এলুমিনি আছে যাক আমি ফোন কৰিব নোৱাৰো নোৱাৰিব পাৰোঁ নাম্বাৰ এনেকৈ ৰৈ যাব পাৰে আপোনাৰ চিনাকিবোৰক আপুনি কৈ দিব যাতে সকলোৱে আহে এলুমিনিত আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত অঁ হয় মই আপোনালোকক গোতেইকে ফোন কৰিব চেষ্টা কৰি আছোঁ আপোনালোকে যদি নিজৰ যে আপোনালোকৰ বেটছৰ পৰা কোনোবাই যদি কিবা এনেকৈ কৰিব বিচাৰে বা কিবা ডনেশ্যনো যদি আপোনালোকে দিম বুলি ভাবিছে সেইটো আমাক আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ লগত আমি ডনেশ্যনো লৈ আছোঁ যিহেতুকে স্কুলৰ কাৰণে কৰি আছোঁ আৰু কিবা নাচ গান বা নাটকে হওক আপুনি যিহেতুকে কৈছে আপুনি নাটক কৰিছিলে বুলি আগতে আপোনালোকৰ যদি এনেকুৱা গ্ৰুপ আছে আগৰ কোনে নাটকো কৰিছিলে গানো গাইছিলে সেনেকৈ যদি গান চান গায় পুৰণি ছাত্ৰ ছাত্ৰীসকলে মিলিকেনে তেতিয়াহ'লে আমি খুবেই ভাল পাম সকলোৱে ভাল পাব

অঁ অঁ ঠিকে আছে বাৰু আপুনি কৈ দিব আৰু আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল দিয়ক ৰাখোঁ